হেল্ল' অ' হেৰি নহয় এই আপো ঐ আপোনালোকৰ তাত কিবা এই কেঁচা শাক পাচলি পোৱা হ'ব নেকি এই ধৰক এই নামে মোৰ মানে ভটিজাটোৰ বিয়া এখন পতা হৈছে গতিকে মানে এই শাক পাচলিৰ দায়িত্বটো মোকে দিলে মই মই মানে বজাৰলৈ গৈছিলোঁ বজাৰত মানে দেখিছোঁ যিহে শাক পাচলিৰ দাম গতি গতিকে আপুনি নিজে খেতি কৰি যেতিয়া আমাক অলপ হ'লছেলত দিব পাৰিব নহয় অথা এই দাংবডি ৰঙালাও ধৰক ধৰক আৰু পানীলাও এইকেইটা লাগিছিলে হ'লে

অঁ তথা দাংবদি আৰু কিবা এই ড্ৰাই ফ্ৰাই এটা কৰিব লাগিছিলে মই বোলো কৰিম বুলি ভাবিছোঁ ৰঙালাওটো এতিয়া বৰ বেছি গৰম হয় নহয় ৰঙালাওটো গৰম হ'লে অকণমান হ'লেও আৰুতো উপায় নাই ৰঙালাও লাগিব কেইটামান এই ধৰক বিছ বিছ পঁচিছটামান লাগিব অঁ হেঁ বাৰু হ'ব বাৰু দেই এই হেৰি এই দাংবডি অকণমান লাগিব দেই দাংবডি পায় পোন্ধৰ কেজিমান লাগিব আচ্ছা অ' কি বুলিলে মই ভালদৰে শুনা নাই অঁ এই আমি আমি নিজে যাম বুলিয়ে ভাবিছোঁ আমি যাম

আচ্ছা এনেইতো আমি আকৌ কিমান সময়ত লগ পাম বাৰু গ'লে মানে কি অঁ কালি কালিলৈ তেনে মই ধৰক এই দুটামান বজাত বাৰু ঠিক আছে হ'ব তেতিয়া অঁ